আজিকালি দেখা গৈছে যে প্ৰায় মানুহবিলাকৰ ঘৰত আগৰ গতে গৰু গাই বা অন্যান্য পোহনীয়া পশু পক্ষী সংখ্যা বহুতো কমি যাব গৈছে ইয়াৰ মূল কাৰণবিলাক হৈছে যে আজিকালি মানুহবিলাক প্ৰায় ব্যস্ত থাকে মানুহবিলাকে ইমান জীৱ জন্তু গৰু গাই আদি চম্ভালিবলৈ অসুবিধাৰ সৃষ্টি হয় সেইকাৰণে মানে আজিকালি মানুহবিলাকে গৰু গাই ইত্যাদি আজিকালি ইমান আগৰগতে নোপোহে সেই এনেকুৱা কিছুমান কাৰণৰ বাবে আজিকালি মানুহৰ ঘৰত পোহনীয়া পশু পক্ষী গৰু গাই আদিৰ সংখ্যা কমি যোৱা দেখা গৈছে আৰু আগৰ দিনৰগতে আজিকালি প্ৰায় মানুহবোৰ কামতে থাকে ইমান সময় নাপায় তেনে ঠিক এইবিলাক কাৰণতে মানুহবিলাকৰ ঘৰত আজিকালি পশু পক্ষী সংখ্যা গৰু ছাগলীৰ গৰু গাই সংখ্যা কমি যাবলৈ ধৰিছে মানুহৰ ঘৰত পশু পক্ষী গৰু গাই আদি পুহিলেও ইহঁতক যত্ন ল'বলৈ মানুহৰ ইমান সময়ো নাই সেইকাৰণে গৰু গাই পশু পক্ষীৰ সংখ্যা আজিকালি মানুহৰ ঘৰত কমি যোৱা দেখা পোৱা গৈছে ইয়াৰ কাৰণ এইবিলাকেই মানুহৰ সময় নাইকিয়া হৈছে পশু পক্ষী গৰু গাই পুহি পুহিব পাৰিলেও ইহঁতক প্ৰতিপালন কৰিবলৈ মানুহৰ সময় নাইকিয়া হৈ যোৱাৰ ফলতেই এইবিলাক মানুহৰ ঘৰত আজিকালি আগৰ তুলনাৰ নিচিনাকৈ গৰু গাই পখি পশুপক্ষী দেখা পোৱা নাযায়